অঁ হা অঁ হয় হয়

কি কৰি আছা অঁ খালোঁ খালোঁ এই হেৰি হয় নেকি মাছ ওলাইছে নেকি ক'ৰবাত অঁ মানুহবিলাক গৈছে নেকি এতিয়া আমি দুটাই গ'লে কি হ'ব আৰুতো মানুহ লাগিব

অঁ আকৌ এজনমান দুজনমান বিচাৰি লোৱা কাৰণ কিয় নেট মাৰিবহে লাগিব ন আমাৰটো সজুঁলি নাই এতিয়া বৰ্তমান অঁ ঠিকে আছে বাৰু অঁ ধৰি লোৱা বেছি হ'লে ভালহে বেছি কষ্ট হ'ব নহ'লে মানুহ হ'লে বেছি ভাল এতিয়া কেইটা বাজিলে এঘাৰটামান বজাত যাম চাগৈ

অঁ এনেই ভাত পানী টো ৰেডি হ'লাই অঁ লৈ ল'ব লাগিব কাৰণ কিয় দেৰি হ'ব ন তাত

অঁ হ'ব বাৰু ঠিক আছে এতিয়া টাইমটো হ'ল নে নাই চোৱা যাবলৈ